হয় আমাৰ ভাৰতত দেৱালীৰ বন্ধ থাকে আৰু দুৰ্গা পূজাৰ বন্ধ থাকে আমি দুৰ্গা পূজা আমি মানে এনেধৰণে পালন কৰোঁ আমি দুৰ্গা পূজা দিনাখন আমি এখন দোকান দিওঁ তাত খেলা বস্তু পুতলা বেলুন আমি চবেই মিলিজুলি বেলুন ফুলাওঁ ফুটাও লগতে তেনেকৈ আমি মানে দোকানখন খোলোঁ তাৰপিছত আমাৰ আমাৰ ইয়াৰ নগাঁও ওচৰতে এখন স্কুল আছে আৰ্য জাতীয় বিদ্য়ালয় তাতে আমাক খিচিৰি খুৱাই যিহেতু ইয়াত দুৰ্গা দুৰ্গা মন্দিৰ এটা আছে তেতিয়া আমাক খিচিৰি খুৱাই স্কুলখনতে তৌ আমি খিচিৰি খাই পেলাই মানে ইমানেই টেষ্টী হয় খিচিৰি খাই আহি পেলাই আকৌ দোকানত লাগি যাওঁ বেলুন ফুলাবলৈ আমি মিঠাইৰ দোকান দিওঁ খেলা বস্তুৰ দোকান দিওঁ কাপোৰৰ দোকানটো আমাৰ সদায় থাকিবই কাপোৰৰ দোকান আমাৰ আছে তেনেকৈ আমি মানে দুৰ্গা পূজাটো পালন কৰোঁ আৰু ঘৰলৈ আহি গোটেইখন একদম চাকিৰে ভৰ্তি কৰি দিওঁ মানে ইমানেই ভাল লাগে আমি দুৰ্গা পূজাতো মানে আমি চাকি মানে ভৰ্তি কৰি দিওঁ আৰু দেৱালী হ'লে দেৱালীটো আমি এনেকৈ লাইটিং কৰে যে তেনেকুৱা আমি ইমান বেছিকৈ নকৰোঁ কিন্তু আমাৰ চ'ব ফুলজালিৰ মাজে মাজে কাষে কাষে চ'বতে চাকি চাকি চাকিয়ে আৰু আৰু দেৱালীত আমি কলগছ এনেকৈ ঘৰৰ চোতালত ৰুওঁ দোকানৰ মুখত ৰুওঁ তাতে ধুনীয়াকৈ হলীৰ ৰং দি আমি ধুনীয়াকৈ ফুলজালি তেনেকুৱা কিবাকিবি বনাই দিওঁ যিহেতু দেখিবলৈ বহুত ধুনীয়া লাগে কিছুমানে ময়দা দি বনাই কিছুমানে আটা দিও বনাই দিয়ে তেনেকৈ বনায় আমি এনেকৈ নানানৰ ৰঙে দি বনাওঁ ছ' তেনেকৈ আমি বহুত বোম ফুটাওঁ দেৱালীটো আমি মানে দোকান খোলো এখন বোমৰ তেনেকৈ আমি বোম ফুটাওঁ যিহেতু আমি চাৰিআলিলৈ যেতিয়া আমাৰ দোকান খুলিবলৈ আমি ওলাই যাওঁ সন্ধিয়া সময়ত তেতিয়া মানে আমাৰ মানে কাণৰ ওচৰত এটা হ'লেও বোম ফুটিবই মানে আমাৰ কাণৰ ওচৰতে এনেইটো দূৰতটো ফুটিয়েই থাকে ছ' বোমবিলাকৰ আজিকালি ডিজাইন হ'ল তেনেকৈ আমি চাওঁ বহুত ভাল লাগে বহুত ধুনীয়া ধুনীয়াকৈ বোমবিলাক ফুটাই মানে ইমান ধুনীয়া লাগে দেখিবলৈ ক'ৰবাত ফুল ফুলিব ক'ৰবাত গোলাপ ফুল কৰবাত পদু পদুম ফুল তাৰপিছতে ৰকেট তাৰপিছত ফুলজাৰি মইটো কেতিয়াও বোম নুফুটাওঁ মই মোৰ হাতত সদায় ফুলজাৰিয়ে থাকিব মই জলকীয়া বোমটোহে অকণমান ফুটাও আৰু জলকীয়া বোমটো কেতিয়াবা ফুচুক কৰে কেতিয়াবা ফুটে আৰু অকণমানকৈ সেইটোৱে ভাল লাগে আৰু বাকী তেনেকুৱা একো নাই সেইটোৱে আৰু আমি তেনেকৈ পালন কৰোঁ দেৱালী দুৰ্গা পূজা আদিয়ে তেনেকুৱা বহুতো উৎসৱ আছে ফেষ্টিভেল ভাল লাগে